হেল্ল' অঁ নমস্কাৰ অঁ মই নমী বৰাই কৈছোঁ অঁ মই যোৰহাটৰ পৰা আহিছোঁ শিৱসাগৰ মানে চাম বুলি অঁ এইবাৰ প্ৰথম আহিছোঁ হেৰি নহয় অঁ আপুনি উত্তম বৰা হয়নে বাৰু

অঁ এই মই জয়সাগৰ শিৱসাগৰ ফুৰিবলৈ আহিম বুলি ভাবিছোঁ শিৱসাগৰ হয় ফুৰিবলৈ আহিছোঁ আৰু ভা মানে ক'ত ক'ত মানে জয়সাগৰলৈ বুলি কোনটো ৰাস্তাই যাব লাগিব বাৰু অঁ যা জয়সাগৰ জয়সাগৰত কি কি আছে বাৰু আৰু শিৱসাগৰত আৰু শিৱসাগৰত কি কি আছে বাৰু শিৱসাগৰ ৰংঘৰ আগেয়ে পায়নে কাৰেং ঘৰ আগেয়ে পায় বাৰু শিৱসাগৰত ৰংঘৰ আগেয়ে পায়নে কাৰেং ঘৰ আগেয়ে পায় অঁ

আমি সোমাবলৈ অঁ অঁ হ'ব ঠিক আছে দেই অঁ